আৰক্ষীয়ে আমাৰ অঞ্চলত অপৰাধ আৰু দুৰ্ঘটনাসমূহ কিছু কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পাৰিছে বাৰু কাৰণ তেওঁলোকে সুৰক্ষাৰ বাবে ৰাইজৰ মাজলৈ মাজে সময়ে অহা যোৱা কৰি থাকে খবৰ খাতি লৈ থাকে আৰু গাওঁ সমূহতো তেনেকৈ এখন এখন কমিতি গঠন কৰি ধৰি লওক আপোনাৰ এনেকুৱা আপৰাধ ধৰক আমাৰ বাল্যবিবাহ ৰোধ কৰিবৰ বাবে বা কিছুমান মানে গাঁওৰক্ষী বাহিনী নি ব্যৱস্থা কৰি গাঁওসমূহত ৰাতি সুৰক্ষা যদি ব্যৱস্থা কৰিছে আৰু য'ত য'ত দুৰ্ঘটনা হয় সেইসময়ত তেওঁলোক কেতিয়াবা ডিউটিত থাকে যান বাহনসমূহ নিয়ন্ত্ৰণ কৰে আৰু আমাৰ সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে আচলতে কিছু উন্নত ব্যৱস্থা কৰিব লাগে কাৰণ আমাৰ সাধাৰণ মানুহখিনিয়ে থানালৈ গ'লে আজাহাৰ এখনকে ভালদৰে লিখিব নাজানে বা কিছু কিছু এনেকুৱা আৰক্ষী লোকো আছে সকলো নহয় আকৌ দেই কিছু কিছু আৰক্ষী লোকে মানে কি হয় কেতিয়াবা সাধাৰণ মানুহ দেখিলে মানে দুৰ্ব্যৱহাৰ কৰে আচলতে সেইবিলাক হ'ব নালাগে অৱশ্যে আজিকালি বাৰু প্ৰায় অলপ সংশোধন হৈছে হ'লেও কিছু কিছু মানে তেনেকুৱা আৰক্ষী বিষয়া থাকে গতিকে সেইখিনি মানে আঁতৰ কৰিব লাগে তেনেকুৱা মানে ব্যৱস্থা থাকিব নালাগে আচলতে সাধাৰণ মানুহ গ'লে ভাল ব্যৱহাৰ কৰিব লাগে আৰু মনোযোগে শুনি তেখেতে যি অভিযোগ দিয়ে সেই অভিযোগটো প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই ভাবো কাৰণ আমাৰ এতিয়া ধনী মানুহতকৈ দুখীয়া মানুহক আচলতে কিছুমানে বৰ বেছি গুৰুত্ব নিদিয়ে থানালৈ গ'লে মানে কি হয় এ ব্যৱহাৰ মানে ভাল ব্যৱহাৰ কিছু সকলো লোকে নাপায়েই গতিকে এই ব্যৱস্থাটো অলপ সাল সলনি কৰিব লাগে মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ মানে আৰক্ষী শিকিব লাগে